বিকশিত পৃথিৱীৰ ওপৰত মোৰ দৃষ্টিভংগী অলপ বেলেগ ধৰণৰ কিয়নো আগতে আমি দেখি আহিছোঁ যে আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ গছ গছনি বহুত কিবা কিবি আছিল আৰু বৰ্তমান সময়ত এতিয়া সেইবোৰ মানুহে কাটি কুটি তাক ধ্বংস কৰি দিছে তাৰ ফলস্বৰূপে আমাৰ বায়ু বায়ু হওক পৰিৱেশটো আমাৰ বিনষ্ট হৈছে তাৰফলস্বৰূপে আমাৰ আজি বহুত গৰম পৰিছে বৰষুণৰ অলপ কম হৈছে মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হৈছে গতিকে এইবোৰ অলপ ইয়াৰ ওপৰত চৰকাৰে অলপ গুৰুত্ব দিব লাগে কাৰণ এইবোৰ আমাৰ পৰিৱেশ ধ্বংস হৈ গৈছে গতিকে এইবোৰ সলনি কৰিব লাগে মানুহে গছ গছনি ৰুব কৰিব লাগে কাৰণ আগৰ দিনতটো বহুত গছ গছনি আছিল এটা সেউজীয়া ধুনীয়া পৰিৱেশ আছিল আৰু সেই বৰ্তমান সময়ত সেই বস্তুটো নোহোৱা হৈ গৈছে গতিকে অলপ তাৰ ওপৰত মানুহ অলপ সজাগ হ'ব লাগে গছ গছনি ৰুব লাগে গছ গছনি ৰুই নিজৰ পৰিৱেশটো আমাৰ অসমখন আমাৰ পৃথিৱীখন খুব ধুনীয়াকৈ তাক আগুৱাই নিয়াত মানে অলপ সহায় সহযোগিতা কৰিব লাগে আৰু তাৰ ওপৰত আৰু কি ক'ম